হাঁহ কুকুৰা পানীৰ ভূমিকা হৈছে হাঁহক পানী লাগেই পানী পুখুৰীতে একেৰাহে চলি পুখুৰীতে চৰি থাকে তাৰপা কুকুৰাও সেই সময়মতে পানী খায় সব সময়তে নাখায় বা দানা চানা খোৱাৰ পিছত পানী অকমান খায় হাঁহ কুকুৰা হৈছে হাঁহ পানীতে অনবৰত চৰিয়ে থাকে ঘৰ অহাৰ পিছতো ধান চান ভুচিৰ লগত মিলাই পানী দিয়া হয় পানী দিয়াৰ পিছতে সিহঁতি খাদ্যটো খাবলৈ ভাল পায় তাৰপা আৰু কুকুৰাও হৈছে তেনেকে দানা চানা দিয়াৰ পিছত পানী দিয়া হয় পানী নহ'লে হেৰিটো খাদ্যটো খাব নোৱাৰে পানী লাগিবই সেইকাৰণে পানী নহ'লে একো হেৰি কৰিবই নোৱাৰে খাব নোৱাৰে গতিকে শুকানে খাবই নোৱাৰে হাঁহ কুকুৰা পানীত চৰিয়ে থাকে কুকুৰা নচৰে পানীত কুকুৰা বামতে চৰে সিহঁতক দানা দিয়া হয় দানা খুওৱাৰ পিছতে পানী যোগান ধৰা হয় হাঁহ একেৰাহে পানতে চৰে পানীত যেতিয়া চৰি আমনি লাগে ভোক লাগিব তেতিয়া ঘৰলে আহিব ঘৰত আহি আমি ভুচি দিওঁ ভাত দিওঁ ধান চাউল যি পাওঁ সেইবিলাক দিওঁ গতিকে আমি সদায় হাঁহ কুকুৰা পুহিলে তেনেকে পানীৰ যোগানটো ধৰিবই লাগে পানী নহ'লে একো খাদ্যই খাব নোৱাৰে শুকানে খাবই নোৱাৰে পানীটো প্ৰয়োজন হয়েই পানীটো দৰকাৰ হয়েই পানী মানে হাঁহক একেৰাহে পানীতে লাগে চৌবিছ ঘণ্টাই পানীত থাকে কেতিয়াবা ভোক লাগিলে হয়তো ঘৰলৈ আহে ঘৰলে অহাৰ পিছতে আমি ভুচি দানা লগত মিলাই পানী দিওঁ সেই পানীৰ লগতে মিলাই হাঁহ কুকুৰাই খায় কুকুৰাবোৰে তেনেকে বামত চৰি মেলি আহি সময়মতে দানা দিওঁ দানা খোৱাৰ পিছতে এই পানী মিলাই দিওঁ পানী খোৱাৰ পিছতে আকৌ চৰিবলে যায়গে হাঁহ পুখুৰীতে চৰি থাকে মাছ পুঠি খায় পোক পতংগ এইবিলাক খায় সেইবিলাক খাই চৰি মেলি থাকে তাৰপা যেতিয়া সময় হয় ঘৰলে আহে ঘৰ অহাৰ পিছতে আমি আকৌ সেইভাগে ভুচি দানা আকৌ ভাল সুষম খাদ্য কিনি আমি সিহঁতক দানাৰ লগত মিলাই খাবলৈ দিওঁ তেনেকেই আৰু আমাৰ খাদ্যবিলাক যোগান ধৰা হয়